কিমান অফিচ অফিচ কৰি থাকা এটা কাম নকৰোঁ কিয় কি কৰা মানে হেৰি কৰোঁ দিয়া এ কি কয় অলপ দৌল গোবিন্দৰ ফালে অলপ মন্দিৰৰ ফালে যাওঁ ব'লা অলপ দৰ্শন কৰি আহোঁ ভালো লাগিব মন চনো এই কোনোবা এটা দিন এটা চোৱা দেওবাৰ শনিবাৰ কোনটো বাৰত তোমাৰ ছুটি হয় তুমি কোনটো বাৰত ছুটি পোৱা অঁ উত্তৰ গুৱাহাটীত ভাল লাগিব জাৰ্ণি এইফালেদি তোমাৰ শুক্লেশ্বৰ হৈ জাহাজেদিও যাব পাৰোঁ বা বাইক লৈ যদি যাব বিচাৰোঁ শৰাইঘাট হৈ সেইফালেদি ঘূৰি যাবও পাৰোঁ অঁ ফে ফেৰী ফেৰী ফালেদিও তুমি ফেৰিটো বাইক লৈ যাব পাৰি সৰু গাড়ীও লৈ যাব পাৰি পাৰিম মানে গুগল মেপত মই তেনেকৈ চোৱা নাই কিন্তু মই আগতেও গৈছোঁ নহয় অকলে যাওঁতেও তেনেকৈ মোটামোটি ইয়াৰ পৰা ঘৰৰ পৰা যাওঁতে আমাৰ এইখিনি নুনমাটিৰ পৰা এইখিনিৰ পৰা ইয়াৰ পৰা যাওঁতে তোমাৰ কাছাৰী ঘাটলৈকে বিছ পঁচিছ মিনিট টাইম লাগে বাকী জাহাজ ঘাট পাৰ হওঁতে তোমাৰ জাহাজখন পাৰ হওঁতে সেই পোন্ধৰ বিছ মিনিট সময় লাগে মোটামুটি এক ঘণ্টা ধৰা তাত আৰু যায় তাত দোকানৰ দোকান চোকানবিলাক থাকেই পূজাৰ দোকানবিলাক তাতে আমি যি লাগে ল'ব পাৰোঁ পূজাৰ বস্তু ধূপ চাকি এইবিলাক লৈ ধুনীয়াকৈ দৰ্শন কৰিব পাৰোঁ তাতে মানুহ কোনোবা লগ পাম তেওঁলোকে দেখাই দিব ৰাস্তা ধুনীয়াকৈ কোনফালে সহজত আমি দৰ্শন কৰিব পাৰিম অশ্বক্লান্ত অঁ অশ্বক্লান্ত তাতো সেই অশ্বক্লান্ত আছে আমি সেইয়াও চাব পাৰোঁ ধুনীয়াকৈ অঁ নহ'লে আমি এটা কাম কৰোঁ দিয়া এ কি কয় ৰাতি থকাকৈ কৰোঁ বস্তুটো আমি ইয়াৰ পৰা গ'লো কিবা অলপ যোগাৰ লৈ গ'লো আমি তাতে ভাণ্ডাৰ চলিয়ে থাকে আমি তাতে কিবা কিবি অলপ খোৱা বোৱা বস্তু যোগাৰ দিলোঁ তাতে আমি বহুত বাহিৰৰ পৰ্যটক আহে বাহিৰৰ মানুহ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আমি বহুত ভিৰ পাম যেতিয়াই যাওঁ তেতিয়াই ভিৰে থাকে হয় কৃষ্ণ ভগৱানৰ মন্দিৰ তাতে এটা বহুত ডাঙৰ মান্যতা আছেতো ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিত যিখন কাপোৰ দি থোৱা থাকে সেই কাপোৰখনত সদায় সেই ভগৱান বোলে হেৰিত যায় জংঘলত ফুৰিব যায় ফুৰিব যাওঁতেই সেই গুটি গুটিবিলাক লাগি আহে বন গুটি বুলি কয় আমাৰ অসমীয়াত সেইটো এই বন গুটিবিলাক লাগি আহে আৰু যিজন তাৰ দেউৰী আছে দেউৰীজনে জনে সেই বন গুটিবিলাক এৰাই এৰাই বোলে ভগৱানক গালি পাৰি পাৰি এৰাই থাকে ফুৰিব গৈছা এইবিলাক লে লগাই আনিছা কিবা কিবি তেনেকৈ কৈ কৈ হেৰি কৰি থাকে এৰাই থাকে আৰু বন গুটিবিলাক অঁ ব বহুত ভাল পাবা অঁ ৰবিবাৰে অঁ বেয়া নহয় আহা ৰবিবাৰে কৰিব পাৰি

অঁ ফেৰীত যাম হয় অঁ অঁ উমানন্দও পাই যাম উমানন্দৰ কাষেদিয়ে গুচিতো তাৰপিছত আৰু তোমাৰ অঁ হেৰি আছে তোমাৰ বজোৱা বস্তু আছে কিবা কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব পৰা কিবা এনে ধৰণৰ দতোৰা দগৰাজাতীয় বস্তু কিবা

অঁ পাৰিলে সেইগিটা বস্তুও লৈ ল'ম ভাল লাগিব মোৰো দতোৰা এখন আছে দতোৰাখনো লৈ যাম তাত অলপ ভজন চজন কৰিম ধুনীয়া লাগিব ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে তেতিয়া ফাইনেল ঠিক আছে ৰাখা